হয় হয় আপুনি কোনে ক'লে হয় হয় কওকচোন বাৰু আপোনাৰ কি আছিলে

অঁ ঠিকে আছে আপুনি আহি যাব মোৰ চেম্বাৰটো আপোনাৰ বৌ বজাৰৰ ওচৰতে আছে হয় হয় অঁ ঠিক আছে আহি যাব আপোনাৰ হেৰি লৈ মেলি অঁ আহিব আপোনাক চাই দিম দিয়ক হয় হয় ঠিকে আছে আপুনি আহিব চাই দিম বেমাৰটো কি হৈছে কি নাই হোৱা হয় হয় আৰু আপোনাৰ চেম্বাৰটো আপোনাৰ দেওবাৰে বন্ধ থাকে বাকীকেইটা বাৰত খোলা থাকে অঁ আপোনাৰ দেওবাৰটো বন্ধ থাকে আৰু বাকীকেইটা বাৰত খোলা থাকে আপুনি মোক নটাৰ পৰা আপোনাৰ চাৰিটালৈকে পাই যাব

অঁ ঠিক আছে আহি যাব সোমবাৰমানে আৰু আপোনাৰ নামটো অঁ অঁ ঠিকে আছে ঘৰ ক'ত অঁ হয় হয় থেংক ইউ থেংক ইউ ঠিকে আছে দিয়ক বাৰু আপুনি আহিব ন অঁ অঁ ঠিকে আছে